সুৰক্ষিত আৰু আৰামদায়ক যাত্ৰা নিশ্চিত কৰিবলৈ হ'লে প্ৰথমেই হোটেল য'ত যাম তাৰ হোটেল বুক কৰি নিশ্চিত হ'ব লাগিব আৰু যদি ফ্লাইটত যাওঁ ফ্লাইটৰ টিকেট কনফাৰ্ম হ'ব লাগিব সেইদৰে যোৱা বছৰ আমি মুম্বাইলৈ গৈছিলোঁ মই মোৰ পৰিবাৰ আৰু মোৰ ব্ৰাদাৰ ইন ল' তেখেতৰ মিছেছ একেলগে গৈ পেলাই আমি মুম্বাইলৈ গৈছিলোঁ তাত এক সপ্তাহ থাকি তাত সকলো জেগাত চাই মেলি তাৰপৰা আকৌ বেংলৰ গ'লোঁ বেংলৰত গৈ মেলি বেংগলৰটো থাকিলোঁ তাত থাকি প্ৰায়বিলাক বস্তু জেগাই চোৱা হ'ল তাত আমাৰ কোনো অসুবিধা হোৱা নাছিলে তাত আমি যিমান দিন থাকিলোঁ তাত এখন হায়াৰ টেক্সি লৈ পেলাই তাত গোটেই সেই যিমান দিন থাকিলোঁ এসপ্তাহ আছিলোঁ এসপ্তাহ সেই টেক্সিখনকে লৈ মেলি আমি ঘূৰিলোঁ আৰু লাষ্টৰ দিনাখন সেই টেক্সিৰে আমাক এয়াৰপৰ্টত থৈ গ'ল আৰু আমি বৰ ভালকৈ কোনো অসুবিধা নোহোৱাকৈ আমাৰ ট্ৰিপটো সুন্দৰ হৈছিলে সেয়াই আৰু